মোৰ ধৰ্মই মোক সমাজ সেৱা কৰিবলৈ শিকাইছে আৰু এই বিষয়ে মই সঘনাই অনুশীলনো কৰোঁ মানৱ সেৱা মানৱ সেৱাহে আচল ঈশ্বৰ সেৱা ঈশ্বৰে পোনে পোনে কেতিয়াও কাৰোৰ পৰা সেৱা নিবিচাৰে আমি দৰিদ্ৰ দুৰ্বল বা বিপদগ্ৰস্ত ব্যক্তিক কৰা সেৱাৰ মাজেৰেহে আমি ঈশ্বৰত্ব পাব পাৰিম মই এই ক্ষেত্ৰত একমত যে মানুহে মানুহক সেৱা কৰাটোৱেই অকল মানুহ বুলিয়েই নহয় যে জীৱ জন্তু আদি সকলোকেই মানুহে সেৱা কৰাৰ মাজেৰেহে আচল ধৰ্মটো পাবলৈ সক্ষম হয় ধৰ্ম আচলতে ধাৰতেই ধিয়ম ধৰ্মহ আমি ধাৰণা কৰি লওঁ আৰু এইখিনি মই একমত নহয় যে কেৱল শাস্ত্ৰ ভাগৱত পঢ়ি পূজা পাতল কৰি থাকিলে আমাৰ ধৰ্ম হ'ব সেয়া লোকচক্ষুত থকা বা দেখুওৱা এটা ধৰ্মহে আচল ধৰ্ম হৈছে জীৱ সেৱা অৰ্থাৎ মানৱ সেৱা ইয়াৰ মাজেৰেহে আমি আমাৰ সত্ত্বাটো আমাৰ ধাৰ্মিক সত্ত্বাটো আমি নিৰূপণ কৰিব পাৰোঁ আৰু এইটো হ'লেহে প্ৰকৃততে ধৰ্ম আচল ধৰ্মৰ যিটো সৃষ্টি কৰ্তাসকলে অৰ্থাৎ ধৰ্ম সৃষ্টি কৰ্তাসকলে যিটো বিচাৰিছিলে সেইটো পোৱাটো সম্ভৱ মই প্ৰায় অনুশীলন কৰোঁ যে পুৱাৰ পৰা গধূলিলৈকে যিসকল বিপদগ্ৰস্ত ব্যক্তি তেখেতসকলক মই সেৱা আগবঢ়াও বা অন্যান্য জীৱ জন্তুবিলাকৰ বাবেও মই সেৱা আগবঢ়াওঁ এয়া মোৰ মানৱ ধৰ্ম আমি জানো যে ঈশ্বৰ মন্দিৰতো নাথাকে গীৰ্জাতো নাথাকে বা মছজিদতো নাথাকে ঈশ্বৰ থাকে সৎ মানুহৰ মাজত দুৰ্বল মানুহৰ মাজত আৰু তেওঁলোকৰ মাজেৰেহে আমি ঈশ্বৰক পোৱাটো সম্ভৱ মই আৰ্থিকভাৱেই হওক সামাজিকভাৱেই হওক শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক বিভিন্নজনক সেৱা আগবঢ়াই গ'লেই মই শান্তি পাওঁ আৰু মই মোৰ দৈনন্দিন জীৱনৰ কামৰ মাজত ইয়াকো মই সাঙুৰি ল'বলৈ বিচাৰোঁ আৰু সেয়ে মই সেইমতে আগবাঢ়ি গৈও থাকোঁ ইয়াৰ বিনিময় আমি নিবিচাৰোঁ মানুহে মানুহৰ প্ৰতি কৰা সেৱা সেৱাৰ অৰ্থ কোনো বিনিময় বুলি নাথাকে বিনিময় এটাই থাকে যে আপুনি কৰা সেৱাৰ বিপৰীতে সেইজন ব্য়ক্তিয়ে যেতিয়া উপকৃত হয় সেই আপোনাৰ বাবে হ'ব বিনিময় গতিকে আমি মানুহ হৈছোঁ যেতিয়া অকল দুটা ভৰি দুটা চকু বা হাত দুখন ল'লে আমি মানুহ হ'ব নোৱাৰোঁ মানুহ হ'বলৈ মানৱতা লাগিব আৰু মানৱতা পাবলৈ হ'লে মানুহৰ মানৱতা থাকিবলৈ হ'লে আমি ধৰ্ম ধৰিব লাগিব আৰু সেই ধৰ্মটোক তেতিয়াহে সুন্দৰ ৰূপত প্ৰকাশিত হ'ব যেতিয়া আমি সমাজ সেৱা কৰোঁ আমি মানুহ সেৱা সমাজ সেৱা ইয়াৰ মাজেৰে এখন সুস্থিৰ সমাজ গঢ়ি তুলিবলৈ সক্ষম হওঁ আৰু সেই সমাজখনেহে আমাৰ এখন দেশৰ পৃথিৱীৰ ভৱিষ্যতটো নিৰূপণ কৰিব আমি ব্য়ক্তিকেন্দ্ৰিক মানুহে আমি সমাজৰ পৰা যেতিয়া আঁতৰি থাকোঁ আৰু সমাজেও যদি ব্যক্তিত্বৰহিত হয় তেতিয়াহ'লে তেনে সমাজ শিথিল সমাজৰ পৰাটো ভাঙি টুকুৰা টুকুৰ হৈ যাব আমি আমাৰ মানৱ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে সমাজ সেৱা সমাজক সেৱা কৰিব জানিলেহে আমি প্ৰকৃততে মানৱতাৰ যিটো নিদৰ্শণ সেইটো আমি দাঙি ধৰিব পাৰোঁ যি আনক সেৱা কৰি পোৱা নাই কোনো দুৰ্বল মানুহক সহায় কৰি পোৱা নাই সেই মানুহজন সেই দুৰ্ভগীয়া বা দুৰ্বল মানুহজনতকৈও বেছি দুৰ্ভগীয়া গতিকে মোৰ আহ্বান আমি যদি প্ৰকৃততে মানুহ বুলি পৰিচয় দিব বিচাৰোঁ আমাৰ সমাজত থকা নিষ্পেষিত নিপীড়িত সকলোৰ প্ৰতি আমি সেৱা আগবঢ়োৱাটো মানৱ জীৱনৰ এটা কৰ্তব্য বুলি যাতে সকলোৱেই গ্ৰহণ কৰে ধন্যবাদ